ডেংগু আৰু মেলেৰীয়া ম'হৰ পৰা ৰক্ষা পাবলৈ হ'লে প্ৰথমতে আমি বাৰিষা দিনত যিহেতু পানী য'ত ত'ত জমা হৈ থাকে সেই পানীবোৰত মহে কণী পৰাবোৰ যাতে পানী পাৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য কৰি চাফ চিকুণ কৰি থাকিব লাগে পানী জমা হোৱা বটল প্লাষ্টিকৰ মোনা এইবোৰ বাহিৰত য'ত ত'ত পেলাব নালাগে আৰু যদি ক'ৰবাত নলা নৰ্দমা যি বন্ধ পানী আছে বন্ধ পানীবোৰত মহে কণী পৰাৰ সম্ভাৱনা থকা ঠাইবোৰত এই ডি ডি টি চটিয়াব পাৰি নাইবা কেৰাচিন তেলো চটিয়াব পাৰি ডি ডি টি নাপালে কেৰাচিন তেলেও ম'হৰ কণীৰ পৰা পোৱালী জেগাত আৰু বংশ বৃদ্ধিত ৰোধ কৰাত সহায় কৰে তাৰপিছত ম'হৰ হেৰি বংশ বিস্তাৰত ৰোধ কৰাৰ উপৰিও আমি ঘৰত সন্ধিয়া হ'লে যাগ দিব পাৰোঁ যাগ বা ধোঁৱা দিলে মানে ম'হবোৰ নহা হয় ঘৰলৈ তাৰপিছত শোৱাৰ সময়তটো আঁঠুৱা তৰিবই লাগে আৰু বাৰীত কেতিয়াবা হেৰি হাবিৰ মাজত কাম কৰিবলৈ যাবলগা হ'লে ম'হে কামুৰিব নোৱাৰে কিছুমান এই মইস্কুইটো ক্ৰীম পায় নহয় সেইবোৰ ঘহি ল'ব লাগে তাৰপাছত আৰু হাত দীঘল চোলা পিন্ধিব লাগে লং পেণ্ট পিন্ধিব লাগে তাৰপিছত ওচৰত যদি কোনোবা ম'হ মেলেৰীয়া বা ডেংগু হোৱা ৰোগী থাকে তেওঁলোকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখিব লাগে নিৰাপদ দূৰত্ব মানে কি আৰু তেওঁলোকৰ ঘৰলৈ আহা যোৱা কমকৈ কৰিব লাগে মানে এইটো নহয় যে তেওঁলোকৰ ঘৰলৈ যাব নালাগে আচলতে বিশেষকৈ ডেংগু ম'হে যদি মানুহ জ ডেংগু হোৱা মানুহজনক কামোৰা মহটোই যদি আন মানুহক কামোৰে তেতিয়া ইজন মানুহৰো ডেংগু হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণেহে তেওঁলোকৰ পৰা বিশেষকৈ সেই ডেংগু হোৱা মানুহজনক আঁঠুৱা তৰি ভিতৰতে সোমোৱাই থৈ দিব লাগে পৰাপক্ষত আৰু হাত দীঘল চোলা কাপোৰ পিন্ধিবলৈ দিব লাগে যাতে তেওঁক কামোৰা ম'হে আনক নাকামোৰে আৰু তেওঁৰ স্বাস্থ্যৰ প্ৰতিও বিশেষভাৱে যত্ন ল'ব লাগে কাৰণ ডেংগু হ'লে মানে বহুত বেছিয়ে দুৰ্বল হৈ যায় মানুহ সেইকাৰণে আৰু যদি ডেংগু বা মেলেৰিয়া প্ৰাদুৰ্ভাৱ বেছি হৈছে তেতিয়াহ'লে সেই কোৱা ধৰণেই মানুহবোৰে ইঘৰে সিঘৰে আহা যোৱাটো কমাই কৰিব লাগে কাৰণ সেইবোৰ যিহেতু বিয়পা বেমাৰ তেতিয়াহ'লে অঞ্চলটোত বা গাওঁখনত বিয়পি পৰিবলৈ বৰ বেছি সময় নালাগে যদিহে এঘৰ ৰোগীৰ ঘৰত গৈ মানুহে একেৰাহে তাতে জুম বান্ধি থকা মেলা কৰে তেতিয়াহ'লে সেই ৰোগীকেইজনক কামোৰা মহে আহি সেইয়া আলহী খাবলৈ যোৱা মানুহক কামুৰিলে তেওঁলোকৰো ডেংগু হ'ব মেলেৰীয়া হ'ব গতিকে সেইবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু পৰাপক্ষত পাৰিলে মাজে মাজে তেজ পৰীক্ষা দীঘলীয়াকৈ জ্বৰ হ'লে তেজ পৰীক্ষা কৰিব লাগে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ আদিত খবৰ দিব লাগে আজিকালি গাঁৱতটো আশা থাকেই আশাবোৰক খবৰ দিব লাগে তেওঁলোকে বহুত বেছি গুৰুতৰ হ'লে আশায়ো ডক্টৰ বা নিৰ্দিষ্ট কৰ্তৃপক্ষক জনায় আৰু তেওঁলোকে হেৰিৰ ব্যৱহাৰ ব্যৱহাৰো কৰে ডি ডি টি আদি আনি গাঁৱত বিলাই দিয়েও তাৰোপৰি বহুত বিশেষ হ'লে মানে হস্পিটেলৰপৰা ডক্টৰেও গাঁৱত এই সজাগতা সভা আদি পাতিবলৈ আহে কি কি কৰিব লাগে কি কি কৰিব নালাগে এই বিষয়ে গাঁৱত বুজাই মেলি দিয়ে গতিকে সেইবোৰৰ ব্যৱস্থা মাজে মাজে কৰিব লাগে যাতে মানুহবোৰ সজাগ হৈ থাকে সচেতন হৈ থাকে সেই তেনেকুৱা পদক্ষেপবোৰ ল'ব লাগে ডেংগু মেলেৰিয়া আদি মাৰাত্মক বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ তেনেকৈয়ে যদি আগতীয়া ব্যৱস্থা লোৱা যায় তেতিয়াহ'লে বেমাৰবোৰ অহাৰ আগতেই আমি সাৱধান হৈ থাকিলে সেই বেমাৰ হোৱাৰ ভয় নাথাকে